মই মোৰ ৰন্ধনৰ হেৰিটো হবী হিচাপে ল'ব বিচৰা নাই কিন্তু মই মাজে সময়ে ঘৰত ৰন্ধা বঢ়া কৰোঁ বেছিভাগ মই ঘৰত নেথাকোঁৱেই কাৰণে মই ৰন্ধা বঢ়া নকৰোঁ মই কামৰ সংক্ৰান্তত দিনটো ঘৰৰ বাহিৰতে থাকোঁ ৰাতি আহি পেলাই ঘৰত সোমাওঁহি সেইবাবে বেছিকৈ ৰ ৰন্ধা বঢ়া নকৰোঁৱেই বেছিভাগ মোৰ মা আৰু মোৰ ঘৈণীজনী ৰনা বনা ৰন্ধা বঢ়া কৰে তেওঁলোকে বনোৱাই খাওঁ কিন্তু কেতিয়াবা মাজে সময়ে মাংস চাংস আনিলে মই নিজে বনাওঁ বেছিভাগ ব্ৰইলাৰ মাংস মই আনিলেই মই নিজেই বনাওঁ প্ৰায়ভাগ ব্ৰইলাৰ মাংসটো বনোৱা মোৰ নিজৰে এটা বেলেগ টাইপত মই বনাওঁ বেলেগ টাইপত মই বনাওঁ যেনেকৈ পিঁয়াজটো কাটি লওঁ ৰচুন বিলাহী আলু আদা চব লাহে লাহে কাটি লৈ সৰু সৰুকৈ কাটি লৈ আদা ৰচুন খুন্দি লৈ জলকীয়া দি খুন্দি লৈ মই কেৰাহিত তেলটো ঢালি মাংসটো আৰু আলুটো মাংস আলু পিঁয়াজ ৰচুনখিনি একেলগে ভাজি লওঁ অলপ মাংসটো আলুটো বইল কৰি লওঁ যিমান দেৰি পাৰোঁ সিমান দেৰি বইল কৰি লওঁ বইল কৰি বইল হোৱাৰ পিছত যেতিয়া আধা আধা বইল হয় তেতিয়া তাৰ ওপৰত মছলা চছলা দি লাহেকৈ হিলাই দিওঁ হিলাই পেলাই লাহে ধীৰে থৈ পেলাই অলপ দেৰি পিছত পানীটো ঢালি পানী অলপমান ঢালি পেলাই থুপথুপীয়া টাইপ কৰি মই বনাই ভাল পাওঁ লগতে কেতিয়াবা খাচী মাংস ছাগলী মাংস বা মাছ চাছ আনিলেও কেতিয়াবা মাজে সময়ে ময়ে বনাওঁ সেইবোৰো মই ঠিক এনেদৰেই বনাওঁ যেনেদৰে ব্ৰইলাৰ মাংসটো বনাওঁ মোৰ বনোৱাৰ প্ৰতি ইমান ৰাপ নাই হ'লেও মাজে সময়ে বনাওঁ কিন্তু বনোৱা মই বনোৱা মাংসখিনি খাই প্ৰায়ভাগেই ভাল পায় বুলি কয় সেইবাবে বনায়ো ভাল লাগে সেইকাৰণে বনাওঁ কেতিয়াবা মাজে সময়ে কিন্তু আজিলৈকে ভবা নাই যে ঈইটো হ'বী হিচাপে ল'ম হ'বী হিচাপে ল'ম বুলি ভবা নাই বুলি ক'লেও বেয়া নহয় তাকে সেয়াই আৰু কেতিয়াবা মাজে সময়ে মা বা মোৰ মানুহজনীৰ গা বেয়া থাকিলে ভাত চাত দাইল চাইল ভাজি চাজি মই নিজে বনাওঁ দাই বা মই ভাত চাত বনালে মই প্ৰেছাৰত বনাই ইমান ভাল নাপাওঁ ছচপেনত বনায়ে ভাল পাওঁ পানী অলপ বেছিকৈ দি পেলাই ভাতখিনি হিলাই হিলাই বইল কৰি পেলাই পানীটো মাৰটো কাঢ়ি পেলাই সেনেকৈ ভাত বনাই মই ভাল পাওঁ লগতে মই দাইল বনালে দাইলটো বইল কৰি পেলাই তাত হালধি নিমখ দি ভালকৈ দাইলটো ধুই পেলাই বা প্ৰেছাৰ কুকাৰত দি পানী দি পেলাই যিমানটো পানী লাগে পানীটো দি পেলাই হালধি নিমখ তাত ঢালি পেলাই তিনি চাৰিটা মান চিটি মাৰা মাৰি পেলাই তাত ভাপটো গেছটো নোযোৱাতেই সেই প্ৰেছাৰৰ ঢাকনিটো খুলি পেলাই হেতা এখনত গোল হেতা এখনত ৰচুন পিঁয়াজ অকণমান খুন্দি পেলাই তেল অকণ দি পেলাই ভাজি পেলাই লাহেকৈ তাত ভৰাই দি এনেকৈ তেল মাৰি মই দাইল বনাই খাই ভাল পাওঁ আৰু প্ৰায়ভাগ বনালে সেনেকৈয়ে বনাওঁ লগতে ভাজিটো মই বেছিভাগ মই তেল তেল অকণ বেছিকৈ লৈ পেলাই তাত ৰচুন চচুন খুন্দি পেলাই বিলাহী চিলাহী দি পেলাই ভাজি পেলাই ভাল পাওঁ মই প্ৰায়ভাগ এনেকৈয়ে বনাওঁ আৰু সেনেকৈ বনালে প্ৰায়ভাগ মানুহে মোৰ হাতৰ খাই ভাল পায় খাই ভাল পায় সেইবাবে বনায়ো ভাল লাগে মাজে সময়ে ক'ৰবাত পিকনিক চিকনিক গ'লে মই খাবলৈ এই পিকনিকৰ খোৱা বোৱা মই লাগি দিওঁ মোৰ লগৰবোৰেও লাগে লগতে কেতিয়াবা মাংস চাংস মোকে বনাব দিয়ে ময়ে বনাওঁ আও তেওঁলোকেও খাই ভাল পায় বুলি কয় তেতিয়া মোৰো ভাল লাগে কেতিয়াবা তেনেকুৱা হ'লে কেতিয়াবা যে মানুহবোৰে ভাল লাগে বুলি ক'লে কেতিয়াবা ভবা হয় যে এইটো পেছা হিচাপে লওঁ নেকি কিন্তু আকৌ বেলেগ কামত লাগি থকা বাবে দৈনন্দিন কামবোৰৰ বাবে আকৌ এইটো পেছা বুলি পেছা পেছা হিচাপে লওঁ বুলিয়ে ভবাটো পাহৰিয়ে যোৱা হয় আকৌ কেতিয়াবা ৰন্ধনৰ পিকনিক চিকনিক গ'লেহে আকৌ এইটো মনলৈ আহে যে এইটো পেছা হিচাপে ল'ব পাৰি সেই পেছা হিচাপে ল'ব পাৰি তাকেই পেছা হিচাপে লওঁ বুলি ভাবিব পাৰি কিন্তু এতিয়া বৰ্তমান মই বেলেগ কামত লাগি থকা বাবে এইটো পেছা হিচাপে লওঁ বুলি ভাবিলেও মই ল'ব পৰা নাই আৰু ল'ব পৰা নাই

ভৱিষ্যতে যদি হেৰি ভৱিষ্যতে যদি চাঞ্চ পাওঁ পেছা হিচাপে ল'বলৈ তো নিচিন্ত নিশ্চয় মই এইটো পেছা হিচাপে ল'ব বিচাৰোঁ আৰু ল'ম বুলি ভাবিছোঁ